অঁ আচ্ছা কওকচোন ছোৱালীজনীয়েও অঁ অঁ মোৰ ডাঙৰ ল'ৰাটো অঁ কওক আজি আজি ৰিজাল্ট দিছে সিয়া সিয়াক মই পৰহি পৰহি সুধিছিলোঁ সুধোঁতে সি কৈছি যে এই নাই এতিয়া ৰিজাল্ট নিদিয়ে ৰিজাল্ট দিবা আৰু এক মাহমান আছে এক মাহৰ পিছত দিব বুলি কৈছিলোঁ সি সিতো সিয়াৰ পৰীক্ষা ভাল হৈছিল সি সি পৰীক্ষা দিয়াৰ পিছত পেপাৰ চাইছিলোঁ সি কৈছে হাণ্ড্ৰেডৰ হাণ্ড্ৰেডে লিখিছোঁ নাইন্টিমান নাইন্টি নাইনমান আৰামছে পাই যাম তাৰ পিছতো যে বেয়া হ'ল কিয় আচ্ছা কোনখন ছাবজেক্টত ছাবজেক্ট কোনখন কোনখনত বেয়া হৈছে অঁ ইং ইংলিছত আমাৰ ইটো জানা সি ইংলিছ নাজনিলেতো বেলেগ কথা সি ইংলিছ জানে তথাপি দিয়ক মই সি আহিলে সি আহক দিয়ক মই শুধিম দিয়ক সিয়াক কি কথা